অ' অঞ্জু এটা কথা অ' মই এটা মানে খাদ্য একেবাৰে বনাই পোৱা নাই খাদ্যটো হ'ল মাটি দালি মই একেবাৰে বনাই পোৱা নাই এই মাটি দালিটো বনাওঁতে কেনেকৈ কেনেকৈ বনাব লাগিব অ' ইয়াত কি কি পৰিমাণৰ বস্তু দিব লাগিব বা কেনেকে দিলে এই মাটি দালিটো সিজিব সাধাৰণতে মানুহবোৰে কোৱা শুনো যে খাৰ দিলেহে মাটি দাইলটো খাবলৈ ভাল হয় এই খাৰটো কেনেকৈ তৈয়াৰ কৰিব লাগিব বা কি খাৰ দিব লাগিব আৰু কিমান দেৰি বইল কৰিব লাগিব তাক তেল মাৰোঁতে কি কি বস্তু দিব লাগে সেই কথাবোৰ ক'বাচোন মই বিশেষকৈ ইয়াক ৰান্ধিব নাজানো আমাৰ ঘৰত ৰাইজে খাই খুব ভাল পায় এতিয়া মই ৰান্ধিব নাজানো গতিকে তুমি বৰ ৰান্ধা হেনো মোক অকমান শিকাই দিলে মোৰ ঘৰতো এইটো খাদ্য প্ৰস্তুত কৰি মই আমাৰ ঘৰৰ পৰিয়ালক খুৱাই চাব মন যায় আৰু মালিকেও আমনি কৰি থাকে খাবলৈ পাৰিলে তুমি মোক অকণমান জনাই দিবাচোন দেই